স্কৰপিঅ' এন স্কৰপিঅ' ক্লাছিক এছ ইলেভেন থাৰ ব'লেৰো জেড এল এক্স গ্লেমাৰ চুপাৰ স্প্লেণ্ডাৰ এক্টিভা মাৰুতি ভান আৰ্টিকা চুইফট ডিজায়াৰ ডিজায়াৰ ইগনিচ চেলেৰিঅ' টাটা চুমু চুমু গোল্ড টিয়াগ' ডাম্পাৰ জে চি বি